আমাৰ গ্ৰাম্য অঞ্চলত সময়ে সময়ে বিহু হয় বিহু নৃত্য আৰু আধুনিক নৃত্য সত্ৰীয়া নৃত্য এইবিলাক হৈয়ে থাকে কিন্তু বহাগ মাহত হুঁচৰি গায় বিহু মাৰে আৰু বহাগ মাহত ল'ৰা ছোৱালীসকলৰ বিহু বৰ বিহুৱতী প্ৰতিযোগিতা মৌ কুঁৱৰী প্ৰতিযোগিতা সৰু বিহুৱতী প্ৰতিযোগিতা সেইবিলাক পাতে আৰু সময়ে সময়ে যেতিয়া ৰাভা দিৱস হয় ৰাভা নৃত্য আকৌ শিল্পী দিৱস হ'লে জ্যোতিপ্ৰসাদৰ জ্যোতিপ্ৰসাদৰ নৃত্য আৰু কি বুলি কয় যেতিয়া শংকৰোৎসৱ আহে শংকৰোৎসৱ আহিলে সত্ৰীয়া নৃত্য লোকগীত ত লোকগীত সেইসমূহ গায় আৰু স্কুল কলেজতো আজিকালি বহুতো সেই গান বাজানা মিউজিকৰ মাষ্টৰ দিছে আৰু গতিকে ল'ৰা ছোৱালীয়ে স্কুলতো সেইখিনি বহুত শিকিব পাৰে আৰু লখিমপুৰত এখন সত্ৰীয়া সত্ৰীয়া নৃত্য় বিদ্যালয় আছে সেই তাত মানুহে শিকি আৰু সংগীত কানন বুলিও এখন বি সংগীতৰ বিদ্যালয় আছে গতিকে সেইবিলাকত বহুতখিনি ল'ৰা ছোৱালীয়ে শিকিব পাৰে সেইখিনি শিকি ল'ৰা ছোৱালীয়ে আজিকালি বহুত পাৰ্গত হৈছে